আমাৰ এই অঞ্চলৰ পৰম্পৰাগত খাদ্য হৈছে গাহৰিমাংস খাৰ পিঠাগুড়ি ইয়াক প্ৰস্তুত কৰিবলৈ হ'লে গাহৰিমাংস খাৰ চাউলৰ গুড়ি লগতে কেইবিধমান পাতৰ প্ৰয়োজন হয় এই খাদ্য পৰম্পৰাগত পৰিচয় বহন কৰিছে আৰু ভাল খাদ্য খাবলৈ হ'লে আমি বাহিৰৰ ৰেষ্টুৰেণ্টত যাবলৈ নালাগে আমাৰ এই অঞ্চলতে আমি সকলো বিচাৰি পাওঁ